হেল্ল' অ' ভৈৰব ঘৰতে আছানে অ' কথা এটা নহয় কথাটো মানে কি গাঁৱতটো মানুহবিলাকৰ বহুত বেমাৰ আজাৰ হৈছে গতিকে গাঁৱত সজাগতা সমিতি এখন পাতি ডাক্তৰকো আমন্ত্ৰণ কৰিব লাগে আশা বাইদ'হঁতৰ লগত জড়িত হৈপেনি আমি কিবা এটা ব্যৱস্থা কৰিব লাগে

হয় হয়

হয় হয়

হয় হয় অ' হেৰি গতিকে আমি দুইটা লগ হৈ পিনে আমি কথাটো ভালভাৱে আলোচনা কৰি পেনি গাঁৱৰ মানুহখিনি নিমন্ত্ৰণ কৰি দিওঁ বেয়া নহয় হয়

অ' অ' অ' অ'

হয় মই কালি কথাটো আলোচনা কৰিম বুলি ভাবিছিলোঁ কিন্তু কালি মোৰ সময় নহ'লে যে আজি মই দিনটো ঘৰতে থাকিম বাৰু

ঠিক আছে

হয়

মই কথাটো কালি আলোচনা কৰো আলোচনা কৰিম বুলি ভাবিছিলোঁ কিন্তু কালি মই সময় নাপালোঁ আজি মই অ অলপ সময় পিছত গৈ আছোঁ বাৰু অ' অ' মই গৈ আছোঁ